প্ৰাকৃতিক সম্পদৰ কথা ক'বলৈ গ'লে নলবাৰী জিলাত মূলতঃ ব্ৰক্ষ্মপুত্ৰ নদীটো আমাৰ নলবাৰী জিলাৰ মাজেৰে বৈ গৈছে গতিকে সেইটো এটা পানীৰ উৎস হৈ পৰিছে এইটো আমাৰ প্ৰাকৃতিক সম্পদ পাগলদিয়া নদী আমাৰ নলবাৰীৰ মাজেৰে বৈ গৈছে এই পাগলদিয়া নৈৰ নৈৰ দুয়োপাৰে এতিয়া বিভিন্ন ধৰণৰ বনাঞ্চল গঢ়ি উঠিছে এই বনাঞ্চলৰ ভিতৰত উল্লেখযোগ্য় শাল চেগুন বা আদি গছবিলাক ইয়াত গজিব ধৰিছে যিবোৰ অতি মূল্য়ৱান আৰু এই গছবোৰৰ বনাঞ্চলৰ জৰিয়তে বনাঞ্চলৰ আশে পাশে মানুহে ইয়াৰপৰা উৎপাদিত গছ গছৰ পৰা গছ বিক্ৰী কৰি নাইবা বিভিন্ন ধৰণৰ কামত ইয়াক ব্য়ৱহাৰ কৰে ইয়াত পৰিৱেশজনিত সমস্য়াও ঠিক তেনেদৰে আছে যেনে বছৰি হোৱা বানপানীৰ ফলস্বৰূপে বহুত জীৱকূল ইয়াৰ পৰা ধ্বংস হয় বহুত বনাঞ্চলৰ পৰা গছ গছনি ইয়াৰ পৰা নোহোৱা হৈ যায় গতিকে বানপানী অসমৰ এটা সমস্য়াৰ নিচিনাকৈ নলবাৰী জিলাত এটা অন্য়তম সমস্য়া হিচাপে চিহ্নিত হৈছে আৰু ইয়াৰ যিবোৰ মূল জনসাধাৰণৰ প্ৰয়োজনীয় যি পানীৰ উৎস সাধাৰণতে আমি বৰ্তমান কৃত্ৰিমভাৱে তৈয়াৰ কৰা দমকল নাইবা নাদ নলী নাদসমূহৰ পৰা আমি ইয়াৰপৰা পানী ব্য়ৱহাৰ কৰোঁ আৰু গতিকে স্বাস্থ্য় বিধিসন্মত কোনো পৰিৱৰ্তন আমাৰ ইয়াত বহুতেই আছে গতিকে স্বাস্থ্য়বিধিসন্মত পৰিৱৰ্তনবিলাক আমি ৰক্ষা কৰাৰ কাৰণে এখন মেডিকেল হাব ইয়াত তৈয়াৰ কৰাৰ এতিয়া চেষ্টা কৰা হৈছে যিটো আমাৰ নলবাৰীৰ পৰা গুৱাহাটীলৈকে অসমৰ গুৱাহাটীলৈকে ইয়াত এটা যোগাযোগ সূত্ৰ স্থাপন কৰাৰ চিন্তা চৰ্চা কৰা হৈছে